মোৰ যোৱা এক বছৰত হোৱা এক স্মৰণীয় ঘটনা মোৰ মাৰ অকাল মৃত্যু এই মৃত্যুৰ কাৰণে মই বহুত দুখ অনুভৱ কৰিছোঁ কাৰণ মায়ে মোক বহুত মৰম কৰিছিল হঠাৎ মাৰ প্ৰেছাৰ উঠিছিল প্ৰেছাৰত মাৰ চকুৰ অসুখ হোৱা বুলি ক'লে চকুৰ অসুখৰ কাৰণে কিমান চিকিৎসা কৰিলে মাৰ মাথাৰ বিষ মাথাৰ বিষ বুলি কয় তাৰ পিছত চকুৰ বিষ বুলি কয় ডাক্তৰে কোনো অসুখ ধৰিব নোৱাৰিলেই মাৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ মা কিন্তু এক দুই এক বছৰৰ পিছত ঢুকাল সেই স্মৰণীয় ঘটনাই মোক বহুত দুখ দিছে মা মোৰ বৰ মৰমৰ আছিল মই মাৰ ডাঙৰ ছোৱালী মোৰ ভাইটি আছে ভণ্টি আছে দেউতা আছে মা মোৰ বিয়াৰ এক বছৰতে মৃত্যু হ'ল মায়ে মোৰ অকল ছোৱালী এজনীক দেখা পালে ছোৱালীজনীক দেখা পাই মায়ে বৰ সুখী হৈছিল বৰ মৰম কৰিছিল নানা ধৰণৰ বস্তু কিনি দিছিল মাক বহুত মৰম কৰিছিলোঁ মাক আমি ৰাখিব নোৱাৰিলোঁ মাৰ কাৰণে আমাৰ পৰিয়ালটো এতিয়াও বৰ দুখত পৰি আছে মায়ে আমাক বৰ দুখ দি গৈছিল